আপুনি প্ৰধানকৈ কি কাৰণত বিভিন্ন ঠাই ভ্ৰমণ কৰে ভ্ৰমণে আপোনাৰ ব্যক্তিগত জীৱনত কেনেদৰে প্ৰভাৱ পেলাইছে ক'বলৈ গ'লে মন মানে মনৰ আনন্দৰ কাৰণে বা কিছুমান নজনা কথা জানিবৰ কাৰণে আৰু ভ্ৰমণ ভ্ৰমণ কৰা হয় জ্ঞান জ্ঞান অৰ্জনৰ কাৰণেও ধৰক ধৰিব পাৰে ভ্ৰমণ কৰি আমি বিভিন্ন জ্ঞান আহৰণো কৰিব পাৰোঁ নজনা কথাও জানিব পাৰোঁ বিশেষকৈ মানুহক মানে ধৰক ঘৰতে সোমাই থাকিলে মনটো ধৰক কিছুমান হেঁচা থকা নিচিনা হয় ন কিন্তু ভ্ৰমণ কৰিবলৈ আহিলে ধৰক আমি ন ন বস্তু দেখিবলৈ পাওঁ প্ৰাকৃতিক সৌন্দৰ্যবিলাক দেখা পাওঁ বা বিভিন্ন নতুন নতুন মানুহ লগ পাওঁ নতুন নতুন ঠাই দেখা পাওঁ নেদেখা দেখিবলৈ পাওঁ নেদেখা বস্তু চাব পাৰোঁ

মানে বিশেষকৈ আমাৰ ইয়াতে ইয়াতে যিখিনি মানে ধৰক পৰ্বত পাহাৰ আছে এইখিনি জেগাত চাবলৈ গ'লে আপোনাৰ নদী বহুত এটা সুন্দৰ পৰিৱেশ আৰু বিশেষকৈ গৰম দিনত এতিয়া আমি ঘৰতে সোমাই থাকি গোটেই এনেকুৱা ধৰণৰ এটা অশান্তি লাগে ন কিন্তু আমি ওলাই গ'লে ধৰক পৰ্বত পাহাৰ এইবিলাক নদ নদীৰ ওচৰত গ'লে তাৰ পৰিৱেশটো কিমান সুন্দৰ ধুনীয়া ধৰক পানীৰ সোত বৈ থাকিব তাত বতাহ বৈ থাকিব এইখিনি চাই পেলাই ধৰক এটা বেলেগ এটা আনন্দ ল'ব পাৰি প্ৰাকৃতিক সৌন্দৰ্যৰ লগতে নিজে এখন ধৰক আপোনাৰ ফটো মাৰিছোঁ আমি দেখি কিমান ভাল লাগে ব্যক্তিগত জীৱনত মানে ধৰক আমাৰ যিটো আমি কেতিয়াবা ডিপ্ৰেশ্যন নিচিনা লাগে ন ঘৰতে সোমাই থাকি মন চন বেয়া লাগে কিন্তু ফুৰিবলৈ গুচি গ'লে ধৰক এটা বেলেগ এটা পৰিৱেশ তাৰ সম্পূৰ্ণ এটা পৃথক পৰিৱেশ পৃথক পৃথক ঠাই এই বস্তুটো মানে যেতিয়া পাহৰি পেলাই পেলাই আমি এটা নতুন যেন নতুন এটা মানে ধৰক আনন্দ উপভোগ কৰিব পাৰোঁ এইখিনি যথেষ্ট মানে জীৱনত ব্যক্তি জীৱনত যথেষ্ট প্ৰভাৱ পেলাই আৰু ভ্ৰমণ কৰিলে আমি কয় নহয় ৰোগ চোগৰ পৰাও আমাৰ নিৰোগী হৈ থাকিব পাৰি কাৰণ মনৰ আনন্দটোৱেইতো বহুত আনন্দ পালে মানে কি হয় শৰীৰ মনটো আনন্দ থাকিলে শৰীৰটোও ধৰক সুস্থ থাকে তেনেকুৱা ধৰণৰ কথা আৰু আমি পৃথিৱীখন বহুত ডাঙৰ আমি ইমানখিনি ধৰক চাই কেতিয়াও শেষ কৰিব নোৱাৰোঁ হ'লেও আমি ভ্ৰমণ কৰি পেলাই ধৰক অলপ অলপ যিমানখিনি পাৰোঁ চাই পেলাই ধৰক ইয়াৰ উপভোগ কৰিব পাৰোঁ কাৰণ আমাৰ সদায় দেখি থকাখিনিয়েটো যথেষ্ট নহয় ইয়াৰ এটা বেলেগ পৰিৱেশ আকৌ ধৰক আমাৰ আমি ইয়াৰ পৰা যদি আমি ওলাই যাওঁ বাহিৰলৈ আমাৰ ধৰক আমাৰ জিলাখনৰ বাহিৰত এটা পৰিৱেশ আমাৰ ইয়াৰ পৰা ওলাই যদি আমি ধৰক ৰাজ্যখনৰ বাহিৰতো এটা পৰিৱেশ তাৰ ভাষা ভাষা বেলেগ আৰু তাতকৈও যদি দূৰৰ কথা ক'বলৈ যাওঁ আমাৰ দেশখনৰ পৰাও যদি বাহিৰত যাওঁ ইয়াত আমাৰ ইয়াত ধৰক এটা পূৰা ধৰক আমাৰ সাধাৰণ এটা হেৰি কিন্তু বাহিৰত যদি যাওঁ আমি বহুত বস্তু বেলেগ বেলেগ বস্তু দেখা পাওঁ যেনেকৈ আমাৰ ইয়াতো আছে ধৰক দূৰলৈ আছে মৰুভূমি হওক সেইটো আমি দেখিয়ে পোৱা নাই আমাৰ ওচৰত মৰুভূমিটো কি বস্তু আমি এইটোতো ওলাই গ'লে দেখা পাম তাতে নজনা কথা ঢেৰ জানিব পৰা যায় তাৰপাছত ধৰক যেনেকৈ আমাৰ

এতিয়া কিছুমান জেগাটো এনেকুৱা ধৰণৰ আছে তাতে অকল বৰফৰ বৰফৰ জেগা তাতে দূৰ দূৰলৈ কোনো ধৰণৰ আমাৰ মাটি দেখায়ে নাপাব গোটেইখিনি বৰফেই আগুৰি আছে ঠাণ্ডা ঠাই দেখাৰ আনন্দই সুকীয়া তেনেকুৱা আৰু আমাৰ ইয়াৰ পৰাতো বহুত দূৰত সাগৰ আছে আমি সেইখিনি বাহিৰলে ওলাই গ'লে দেখা পাওঁ আমি যিটো বস্তু আমি এতিয়া দেখা পোৱা নাই আমি টিভি চিভিয়ে টিভি বা মোবাইলতহে দেখা পাই আছোঁ সেইখিনি সাগৰ দেখা পাম আমি ওলাই যাব ভ্ৰমণ কৰি ভ্ৰমণৰ যোগেদিহে দেখা পাম ইয়াৰো এটা সুকীয়া আনন্দ ল'ব পাৰিম তেতিয়া আমি ঠিক তেনেধৰণে আৰু ক'বলৈ গ'লে ইয়াৰ বহুতো বহুতো আমাৰ জীৱনত প্ৰভাৱ পেলায় এইখিনিয়ে হয়